অ' কি কৰিছ' শুনি পাইছ' নাই অ' অ' ভাত পানী খালি এই কথা এটা কাৰণে ফোন কৰি এই আমিতোতো পঢ়ি থকা দিনতে আৰু ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত মেম্বাৰ হৈ আছিলোঁ এতিয়াতোতো আমাৰ বহুদিন হৈ গ'ল এইটো চাগে আমাৰ আমাৰ হেৰি হৈ গ'ল এক্সপায়াৰ হৈ গ'ল সেইকাৰণে ভাবিছোঁ কাইলৈ আহ তোৰো চাগে তোৰো এক্সপায়াৰ হ'ল নেকি চাগে একেলগে কৰাহে আৰু অ' সেইকাৰণে ভাবিছোঁ এই হেৰি কওঁ কাইলৈ মানে ওলাই আহ এঘাৰটামানত এই ডিষ্ট্ৰিক্ট লাইব্রেৰীত গৈ পেলাই আকৌ মেম্বাৰশ্বিপটো মানে হেৰি কৰি দিওঁ ৰিনিউ কৰি দিওঁ হয় সেইটো আমাৰ যে লগৰ তহঁতৰ ঘৰৰ ওচৰৰ ৰাজিব যে তাহাঁত তাহাঁতকো ক'বি অ' অ' অ' অ' বুজিছো আমাৰ সেই আমাৰ লগৰ আকৌ যে এইটো হেৰিয়া খালিকিহঁতৰ তপন তাকো ফোন কৰিলো সিও আহিব আমিকেইটা গৈ পেলাই কালি এঘাৰটামানত মুঠতে ডিষ্ট্ৰিক্ট লাইব্ৰেৰীলৈ গুচি আহিবি গৈ পেলাই মানে তাতে আকৌ মেম্বাৰটো হেৰি কৰি দিম আৰু হ'ব দে সেইটোকে ক'লোঁ